আমি সাধাৰণতে দুপৰীয়া সাঁজটো ভালেই বনাওঁ ধুনীয়া বনাওঁ সেউজীয়া পাচলি ভাল ধৰণে আনোঁ সেউজীয়া পাচলি বিশেষকৈ লাই মূলা ধনিয়া পালেং জাতিলাউ ৰঙালাউ এনেকুৱা সকলোবোৰ কবি গ্ৰীণ কবি সেউজীয়া কবি খুতৰা জিলিমিলি এনেকুৱা ধৰণৰ আৰু ধৰি লওক সেউজীয়া পাচলি বুলি ক'লে বন পাচলি বুলিও কয় আমাৰ অসমীয়া মানুহে গতিকে সকলোবোৰ বস্তু সকলোৱে চিনি নাপাবও পাৰে গতিকে আমি গাৱলীয়া মানুহবোৰে সেউজীয়া পাচলিবোৰ খুব ভাল ধৰণে চিনি পাওঁ আৰু কোনবিধ কেনেকৈ বনাব লাগে যেনেকৈ ভেদাইলতা ঢেকীয়া শাক এনেকৈ ধুনীয়াকৈ ধৰি লওক কোনবোৰ পাচলি কেনেকৈ বনাব লাগে তেনেকৈ ধুনীয়াকৈ জানো আৰু তেনেধৰণে বনাই মেলি খাওঁ দুপৰীয়া হ'লে এটা কথা কি সদায় পাচলি শাক খাব লাগে ৰাতি খালে কেতিয়াবা গেছো হ'ব পাৰে গতিকে দুপৰীয়া সাঁজটো সেউইজীয়া পাচলিৰে ধুনীয়াকৈ বনাওঁ নৰসিংহ পাত ধনিয়া পাত এনেকে পালেং ধুনীয়াকৈ মিক্সাৰত দি বা নিজে হ'লেও পতাত পিচি ধুনীয়াকৈ কেঁচা চাটনী এখন বনাওঁ তাৰমাজতে লোকেল মাছ কেইটামান আনি মিহি মিহিকৈ পাচলিটো কাটি ভাল ধৰণে ঔটেঙা অকণমান থাহি ধুনীয়াকৈ দুপৰীয়া সাঁজটো তেনেকৈ টেঙা শাক বনাওঁ ধুনীয়াকৈ বনাওঁ তাতে ধুনীয়াকৈ ধনিয়া দিওঁ আদা ৰচোন দিওঁ বিশেষকৈ কেঁচা হালধি দিওঁ টুকুৰা টুকুৰিকৈ কাটি পেলাই শাকত ভাজি খালে বেছি ভাল লাগে তেলতে দিব লাগে মানে কি পিচাটো নহয় একেবাৰে কেঁচাটো সেইটো জেনেৰেলি মানুহে খাই থাকিব লাগে আৰু বহুত মানুহে নাজানে গতিকে নজনাসকলক জনাইছোঁ কেঁচা হালধিটো আনিব লাগে সানি ধুনীয়াকৈ সানি আনি ধুনীয়াকৈ চাফাকৈ ধুব লাগে ওপৰৰ বাকলিটো গুচাব লাগে যেনেকৈ আমি আলু কাটো আলুৰ নিচিনাকৈ টুকুৰা টুকুৰিকৈ কাটিব লাগে আৰু তাতে ধৰি লওক শিঙি মাছ বা মাগুৰ মাছ হ'লে বেছি ভাল হয় আমাৰ অসমীয়া মানুহে সবেই চিনি পায় বটিয়া মাছ এনেকুৱা গোটা মাছ জাতীয় হ'লে ভাল তাতে মানে সৰু সৰুকৈ ধুনীয়াকৈ কাটিব লাগে আগতীয়াকৈ মাছটো অলপ ফ্ৰাই কৰিব লাগে আধা ফ্ৰাই কৰি ল'ব লাগে ফ্ৰাই কৰি পেলাই ধুনীয়াকৈ হালধি দুটোপামান তেলতে দিব লাগে তেলত হালধিটো দিয়া পিছত পিঁয়াজ টুকুৰা টুকুৰিকৈ কাটি দিব লাগে ৰঙা পিঁয়াজটো তাতে ধুনীয়াকৈ আধা ভজা কৰিলে আপুনি আকৌ জালুক অকণ পিচি ল'লে জালুক অকণমান দিব লাগে ধুনীয়াকৈ জালুককণ দি আপুনি আধা ভজা কৰিলে তাতে আলু দুই তিনি পিছ দিয়ক তাতে আকৌ মাছকেইটা দিলে ধুনীয়াকৈ এনেকৈ অলপ ভজা নিচিনা গাপ দি পেলে অকণমান দুই তিনি মিনিট ধুনীয়াকৈ দি পেলাই তাৰপিছত যদি আপুনি গাপ দি দিয়ে বস্তুটো গাপ দিয়াৰ পিছত দুই তিনি মিনিটমান অকণমান গাপ দি দি ভাজিলে তাৰপিছত আপুনি উতলা গৰম পানী অকণমান দি দিয়ক তাত দি পেলাই ধুনীয়াকৈ তাৰপা উতলাই উতলাই উতলাই পানীটো বোলে একদম ধুনীয়া চৰচৰীয়া নিচিনা হ'ল আৰু সমান হ'ল আৰু কেৰাহীটোত সমান হোৱাৰ নিচিনা হ'ল আৰু চব্জীটো তেতিয়া আপুনি সেউজীয়া পাচলি যিটো নেকি পালেং পাত আৰু ধৰি লওক ধনিয়া পাত এই পাতকেইটা মানে ধুনীয়াকৈ চব্জীটো নমাবৰ হৈছে আৰু তাত আপুনি ওপৰতে নৰ্মেলকৈ কাটি পেলাই ঢাকনটো দি নমাই দিয়ক সেইখন এখন ধুনীয়া চব্জী ভাল ধৰণে খাব পাৰে তাতে টেঙা শাকটো আপুনি ধুনীয়াকৈ বনালেই তেনেকুৱা ধৰণে সেইখন টেঙাৰ এখন জোল ধুনীয়া হ'ল তাৰপিছত আপুনি আকৌ ইচ্ছা কৰিলে আপুনি সেউজীয়া পাচলি মানে কি লাই পাত লাই পাত ভাজিব পাৰে ধুনীয়াকৈ গাপ দি একো দিব নালাগে তাত জাষ্ট মিঠাতেল অকণমান দিলে হ'ল তাতে নিমখ অকণমান দিলে আপুনি গাপ দি দি খুব ধুনীয়াকৈ ভাল ধৰণে ঢাকি মেলি দি গাপ দি আকৌ নমাই থ'লে তেনেধৰণে দুপৰীয়া সাঁজটো ধুনীয়াকৈ খাওঁ আৰু লোকেল খাদ্য বুলি ক'লে মানে বহুত বেছি ভাল হেল্ডি হয় স্বাস্থ্যৰ কাৰণে ভাল আৰু লোকেল বস্তুটো খালে মানুহ এটা হেল্ডি হৈ থাকে যিকোনো কাম কাজ কৰিবৰ কাৰণে মানুহজনে ফিজিকেল ফিট থাকিবৰ কাৰণে কোনো কষ্ট নহয় গতিকে তেনেকুৱা ধৰণৰ বস্তুবোৰ খোৱাটো বহুত উপযোগী বুলি ভাবোঁ বজাৰৰ কিনা খাদ্যবোৰ খোৱাতকৈ ধৰি লওক আজিকালি সকলোৱে মেডিচাইন দিয়ে বনায় কবি বেঙেনা কিবা অনান্য যিকোনো চব্জিত সেউজীয়া পাচলিত গতিকে ঘৰত যিখিনি আমি প্ৰস্তুত কৰি খাওঁ সেইখিনি বহুত ভাল আমি গোবৰ সাৰ দিওঁ পানী পানী পৰিমাণটো বেছি দি থাকিব লাগে চব্জীত তেতিয়া একো বেলেগ সাৰৰ একো প্ৰয়োজন নাথাকে গতিকে সেইখিনি সেইখিনিয়ে আৰু ধুনীয়াকৈ যদি নিজে ঘৰতে কৰে পাচলি পুখুৰীত যদি নিজৰ মাছ থাকে নহ'লে লোকেল মাছ বিচাৰিলেও পায় গতিকে তেনেকুৱা খাদ্যবোৰ খাব লাগে বেলেগ খাদ্য তেনেকৈ বিশেষ খাব নালাগে আৰু মানে কি মাংসটো ইমান খাবই নালাগে মাছটো খোৱাটো সদায় ভাল লোকেল বস্তু খালে মানে সদায় মানুহ হেল্ডি হৈ থাকে মাছটো খালে মানুহৰ মন মগজু ঠিক থাকে নৰ্মেল থাকিব পাৰে গতিকে সেয়া আৰু এতিয়া লোকেল পাচলি আৰু আৰু এটা থাকিলে আলু লোকেল আলু আমাৰ কি কয় সৰু সৰু আলু আমাৰ লোকেল আলু বুলি কয় সেই আলুটো আমি সৰু সৰুকৈ দুপৰীয়া মানে কি দুফাল দুফাল কৰি তেনেকেও আমি দুপৰীয়া সাঁজ ধুনীয়াকৈ বনাই খাব পাৰোঁ তাত আমাৰ দালি দালিটো প্ৰায় আমাৰ অসমীয়া লোকেল মানুহে দালিটো দুপৰীয়া সাঁজত নাখায় খাওঁ কম পৰিমাণে খাওঁ কিন্তু আমাৰ লোকেল যিখিনি পাচলি সেই পাচলিখিনি আমি বহুত ধুনীয়াকৈ আমি যিখিনি আমাৰ লোকেল হাউছৱাইফ মানে কি ৰান্ধনি নিজৰ নিজৰ ধৰি লওক পাকঘৰৰ যিকেইজনী নিজৰ নিজৰ ৰান্ধনি তেওঁলোকৰ যদি বাৰীখনত চাৰিওপাশে যদি ধুনীয়া সেউজীয়া পাচলি লগাই থয় তেতিয়া বজাৰৰ পৰা পাচলি কিনিবলগীয়া নহয় গতিকে এই সৰু সুৰা চব্জীবিলাক যিবিলাক মানুহে বনাই মেলি ধুনীয়াকৈ ঘৰত ৰান্ধনিশালত বনাই মেলি জুতি লগাব পাৰে ধৰি লওক ভাল ভাল হোটেলৰ খাদ্যও পাত্তা নাপায় গতিকে আমাৰ ৰান্ধনিবিলাকে সদায় সেইটো ভাবিব লাগে যে কি আমাৰ সেউজীয়া পাচলিটো ঘৰৰ চাৰিওপাশে লগাই থ'ব লাগে আৰু মানে কি ভাতকেইটা পাতি যাতে আমি ধৰি লওক পাচলি অকণমান ঘপককৈ আমি চিঙি আনিব পাৰোঁ বা উঠাই আনিব পাৰোঁ তেনেকুৱা ধৰণৰ আমি চব্জী ধুনীয়াকৈ বনাই খাব পাৰোঁ আৰু ৰান্ধনিসকলে সেইখিনি চিন্তা কৰাটো আমাৰ প্ৰত্যেকজনী ৰান্ধনিয়ে আমাৰ বহুত ভাল বুলি ভাবিছো আৰু তেনেকুৱা পৰিকল্পনা থাকিব লাগে আৰু তেনেকুৱা হ'লে আমাৰ ৰান্ধনিবিলাকে নিজৰ ল'ৰা ছোৱালী বংশ পৰিয়াল শাহুৰ শহুৰ মা দেউতা ককাই ভাই বৌ ভগা ওচৰ চুবুৰীয়া সকলোকে ধৰি লওক তেনেকুৱা ধৰণৰ খাদ্য খুৱাই অকণমান স্বাস্থ্য পাতি বনাই থ'ব পাৰে সেইখিনি ৰান্ধনিৰ ওপৰতে নিৰ্ভৰ কৰে ৰান্ধনিয়ে কৰোঁ বুলি ক'লে ঘৰখন বহুত সুস্থিৰে ৰাখিব পাৰে সুস্থ কৰি ৰাখিব পাৰে গতিকে তেনেকুৱাখিনি কাম ৰান্ধনিয়ে কৰিব বুলি মোৰ পা মোৰ ফালৰ পৰা আশা ৰাখিছো আৰু মানে কি সেউজীয়া পাচলিত সদায় সকলোৱে গুৰুত্ব দিয়ক ৰাতি নাখাব খাব পাৰে সুস্থ মানুহে খাব পাৰে অসুখীয়া মানুহে নোৱাৰিব পাৰে গতিকে জোলটো খালে একো নহয় সেউজীয়া পাচলিটো সদায় সদায় ৰান্ধনি মানুহৰ এইটো জ্ঞাত থাকিব লাগে যে কি খাদ্যটো সদায় ভালকৈ বনালে মানে ঘৰখন সদায় সুস্থিৰ হ'ব সুস্থ হ'ব আৰু মানে কি স্বাস্থ্যবান হ'ব বেমাৰ আজৰৰ পা বাচিব আৰু মেইন মানুহজনীয়ে হ'ল ৰান্ধনি গতিকে মোৰ ফালৰ পৰা দুআষাৰ এইখিনিকে কৈছোঁ গতিকে বাকি ৰান্ধনিবোৰলৈও মই আশা ৰাখিছোঁ সকলো ৰান্ধনিয়ে যাতে মোৰ নিচিনাকৈ অকণমান যত্ন লয় সকলোকে অকণমান যাতে নজনা কথাটো জনায় গতিকে এই সৰু সুৰা বস্তুবোৰতে আমি বহুত আমোদজনক হ'ব লাগে আৰু তাতে বহুত আমোদজনক পায় গতিকে সেই বস্তুখিনি আমি ৰান্ধনিহে আমি ঘৰৰ পৰিয়ালক ল'ৰা ছোৱালীক আমি বন্ধু বৰ্গক সকলোকে সকলোকে মৰমেৰে আমি বনাই আদৰেৰে বনাই ৰাতিপুৱা আৰু দুপৰীয়া সাঁজটো তেনেধৰণে সকলোকে যেতিয়া আমি যোগান ধৰি খুৱাব পাৰোঁ আৰু আমাৰ ৰান্ধনি মানুহৰ আনন্দ তাতেই সকলোকে যেতিয়া মৰমেৰে আমি সৰু বস্তুটো ঘৰৰ চাৰিওপাশৰ পাচলিকণ বুটলি আনি যেতিয়া তৃপ্তিৰে আমি সকলোকে বনাই এক গড়া ভাত খোৱাব পাৰোঁ আমাৰ ৰান্ধনি মানুহৰ তেতিয়া মানে তাতোতকৈ সুখ বেছি নাপায় গতিকে সেইখিনিকে মোৰ ফালৰ পা কৈছোঁ ৰান্ধনি বুলি গতিকে এইখিনিকে কৈ মোৰ ফালৰ পা মই মোৰ দুআষাৰ কৈ যদি কিবা ভুল কৈছোঁ সেইটো সুধৰাই ল'ব মোৰ ফালৰ পা এইখিনিকে কৈ মই নিজকে হেপিনেছ ফিল কৰিছোঁ হেপি সুখী বুলি ভাবিছোঁ আৰু গতিকে সকলো ৰান্ধনিকো জনাইছোঁ আৰু সকলোকে এইটো মোৰ ফালৰ পা হেৰি কৰিছোঁ গতিকে সেইখিনি যিখিনি ৰান্ধনিয়ে কৰিব সেইখিনি ৰান্ধনিয়ে ঘৰখন সদায় সুস্থ কৰি ৰাখিব ধন্যবাদ